আমাৰ অঞ্চলত মানুহে নদীৰ পানীয়ে খায় প্ৰায়খিনি মানুহৰ ঘৰত নদী পানীয়ে চাপ্লাই যায় তাৰপাছত মানুহে ঘৰত ফিল্টাৰ কৰে মোৰ ঘৰত চাপ্লাই পানী নাহে চাপ্লাই পানী লোৱা নাই ঘৰতে আমাৰ পানী টিউ বেল বহোৱা আছে টিউবেলৰ পানী ফিল্টাৰ কৰি পেলাই আমাৰ ঘৰত ব্যৱহাৰ কৰা হয় আমাৰ সকলোখিনিয়ে তাৰপৰাই চলি যায়